অঁ এই ভালে আছে আপুনি অঁ দোকান খুলিছে অঁ এই চাহ একাপ দিয়ক হে খাই লওঁ ঠাণ্ডা লাগিছে অঁ তাকে কি চাহ গাখীৰ চাহ বনাইছে নে লাল চাহ বনাইছে অঁ তাকে গাখীৰ চাহ দামটো কেনেকৈ বা হয়নি লাল চাহ পোন্ধৰ টকা আৰু ইচপিচিয়েল গাখীৰ চাহটো কেনেকুৱা ত্ৰিছ টকা হ'ব ন ইচপিচিয়েল চাহ একাপেই বনাওক তেতিয়া হ'লে দেই অঁ চেনিটো অকণমান কম দিব দেই এই এতিয়া আজিকালি হেৰিয়ৰ প্ৰব্লেম আছে যে মই ডায়েট কন্ট্ৰ'ল কৰি আছো যে অঁ অকণমান চেনীটো কম দিব বাকী চাহৰ লগত কিবা মিঠাই চিঠাই আছে নহয় ন অঁ তাৰপৰা হেৰি আপুনি দোকানখন এতিয়া আমি সদায় কাষ্টমাৰ আহি থাকো অকণমান এই হেৰিটো আমাক ডিচকাউণ্ট দিব লাগে নহয় ৰেগুলাৰ কাষ্টমাৰ হিচাপে অঁ ইচপিচিয়েল চাহটো হেৰি ল'ব আৰু আপুনি অঁ বিছ টকামান ধৰিব আৰু ইচপেচিয়েল চাহটো নহয় জানো অঁ হয় হয় হয় বাৰু অঁ একদম চাহটো একদম এক নম্বৰ চাহ নে অঁ তাৰপৰা গাখীৰ একদম এক নম্বৰ হয়তো গৰু গাখীৰ নে হেৰি পাউদাৰ গাখীৰ অঁ অঁ হ'ব হ'লেও যাব মুঠতে আমি হেৰিজন আছো এই পাঁচজনমান আছো আপুনি পাঁচ কাপমান ধুনীয়াকৈ একদম ৰেডী কৰক একদম চাহ দেই তাৰপৰা হেৰি নহয় এই এই কেইদিনত মোৰ ঘৰত সেই সকাম এখন আছে তাৰপৰা সেই চাহটো মানে ইয়াৰপৰাই নিম বুলি ভাবিছোঁ অলপ এই গাখীৰ চাহ দিব লাগিব অঁ চেনীটো চেনীটো অকণমান কমকৈ লাগিব দেই হেৰি এশ কাপমান লাগিব এই সৰুকৈ পাৰ্টী এটা আছে এই চাহ পাৰ্টী এটা আছে গতিকে অঁ হয় কেনেকৈ ল'ব এতিয়া সেই সৰহকৈ ল'লে মানে কেনেকৈ ল'ব অঁ অঁ আপোনাৰ সেই কিমান সময়ত খোলে দোকানখন অঁ মোক সেই ৰাতিপুৱা নটামান বজাত দিলেই হ'ব বেছি সোনকালে নালাগে বাৰু দেই এই ঘৰত পঠিয়াই দিব কাৰোবাৰ ল'ৰা এটাৰ হাতত দি পিনে অঁ একদম ইচপেচিয়েল গাখীৰ চাহটো হেৰি কৰিব লাগিব দেই